লকডাউনৰ সময়ত বহুত কিবা কিবি বনাবলৈ মন গৈছিল কাৰণ ঘৰতে গোটেই পৰিয়ালটো থাকে কোনো কেনিও ওলাই যাব নোৱাৰে ৰাতিপুৱা এবাৰ বনাই খোৱাৰ পিছত নটা বজালৈ আকৌ কি খাব নটা বজাৰ খোৱাৰ পিছত দুপৰীয়ালৈ কি খাব এই এনেকৈ চিন্তা কৰে আবেলি কিবা এটা ভাল বনাব লাগে এই আবেলিৰ জলপানটো ভাল হ'ব লাগে এইটো বনোৱা সেইটো বনোৱা ঘৰৰো ল'ৰা ছোৱালী মানুহজন সবেই সেইয়াকে নতুন কিবা ৰান্ধাহে এনেই ঘৰতে আছা নতুন কিবা এটা বনোৱা এইবুলি কয় তেনেকৈ কৰোঁতে কৰোঁতে বনোৱা হৈয়ে গৈ থাকে কেতিয়াবা ৰাতিপুৱাতে পিঠা বনাবলৈকে লওঁ কেতিয়াবা দুপৰীয়া আকৌ ওচৰে পাজৰে যেনি তেনি গাঁৱে ভূঞে ঘূৰি এই পুখুৰী চুখুৰী মাছ আনিলে সেই মাছৰ আঞ্জাখন ভালকৈ বনাব লাগে সময়ো পোৱা যায় বিচাৰি খুচৰি বাৰিৰ শাক পাচলি আনিও বনাব পৰা যায় আকৌ আবেলিলৈ সেইদৰে দিয়া আজি অলপ কিবা পকৰি চকৰিকে বনোৱাচোন এই চিঙৰাকেইটামানকে বনোৱা আকৌ সেইখিনিও কৰিবলগা হয় তেনেকেই বিচাৰি খুচৰি ইটো সিটো বস্তু যোগাৰ কৰি লৈ নতুন পদ্ধতিৰেই বনায় খোওৱা হয় ঘৰৰ মানুহখিনিক

খোৱাবলৈও মন যায় বনাবলৈও মন যায় নিজৰ খাবলৈও মন যায় কাৰণ গোটেই পৰিয়ালটো একেলগে থকাৰ পিছত নতুন বস্তু ৰন্ধাৰ আমোদটো বহুত বৰ ভাল লাগে তেনেকৈ বনাই খোৱায় বনাবলৈ যাওঁতে বস্তুৰো যোগাৰ লাগে দোকান পোহাৰবোৰটো সব বন্ধই গাঁৱততো দোকান বুলিবলৈ আমাৰ নাইয়েই তথাপিতো যেনি তেনি ওচৰ চুবৰি ওচৰ পাজৰে ঘূৰি পকি ক'ৰবাত সৰু সুৰা দোকান খোলে নেকি অকণমান সময়ৰ কাৰণে হ'লেও সেই দোকানখনৰ পৰা কি কি বস্তু পাম সেই বস্তু কেইপদ আগতীয়াকৈ আনি ল'ব লাগে আনি পেলাই ঘৰৰ সকলোকে ভাল লগাকৈ খোৱাবলৈ চেষ্টা কৰিব লাগে বনাই খোৱাই বনাই দিয়াৰ পিছত খাবলৈ পায় তেহেঁতৰো মনটো আনদ লাগে ভাল কৰিলা মা আজি পিঠাটো বনাই দিলা ভাল হ'ল খাবলৈ এইদৰে গোটেই বস্তুবোৰ যোগাৰ কৰি লৈ বনাওঁতে সময় লাগে সময় লাগিলেও ভাগৰ লাগিলেও পৰিয়ালটো একেলগে থাকোঁ যেতিয়া সকলোৱে একেলগে খাব পাৰোঁ আৰু সেই খোৱা আনন্দটো উপভোগ কৰাটোও বৰ ডাঙৰ কথা লকডাউন বুলিহে সেইখিনি পোৱা হৈছিল কাৰণ কোনো মানুহ ক'লৈকো ওলাই যাব নোৱাৰে কাৰো বাটলৈও যাব নোৱাৰে কাৰো ঘৰলৈও যাব নোৱাৰে তেনেকুৱা ক্ষেত্ৰত ঘৰৰ ভিতৰতেই থাকি ঘৰৰ মানুহখিনিৰ লগতেই আমোদ প্ৰমোদ কৰি তেওঁলোককেই বনাই খোৱাই সময়টো পাৰ কৰিবলগা হৈছিলে আকৌ দিনৰ ভাগত আবেলিৰ ভাগৰ পৰা কৰাৰ পিছত আকৌ ৰাতিলৈ কি বনাম সেইটো চিন্তা কৰিব লাগিব আকৌ সেইদৰে ৰাতিৰ বস্তু যোগাৰ কৰিবলগা হয় এই কোনোবাদিনা বোলে নাই আজি ব্ৰইলাৰৰ দামবোৰ তেতিয়া বহুত কমি গ'ল নহয় তেতিয়া আৰু ব্ৰইলাৰ আনিব লাগে সেই তেনেকেই গাঁৱৰ দোকান কোনোবাই বেচিছে নেকি ক'ৰবাত আছে নেকি বিচাৰি গৈ আনি আজি যি কি খামনো ব্ৰইলাৰ আনিলা এই পোলাওকে খাওঁ দিয়া আকৌ ৰাতিলৈ সেই বেলেগ এটা ব্যৱস্থা কৰিব লাগে এনেকেই দিনবোৰ পাৰ কৰি নিবলগা হৈছিল আৰু

গাঁৱততো তেনেকুৱা একো বস্তু ঘপকৰে নাপায়েই সকলোবোৰ বস্তুটো আমি বাহিৰৰ বজাৰৰ পৰাহে কিনি আনি খাওঁ কিন্তু লকডাউনৰ সময়ত সেইটোতো সুবিধা নাইয়েই আমি নিজে নিজেই সেই গাঁৱৰ সৰু সুৰা দোকান সেই দোকানবিলাকলৈকে যাওঁ গৈ তাত যদি কিবা পাওঁ তাৰপৰা চাই চিতি আনোঁ আকৌ ভয়ো লাগে লকডাউন দি থৈছে কাৰোবাৰ দোকানলৈ যাবলৈ কাৰোবাৰ ঘৰলৈ যাবলৈ এতিয়া সেই কামখিনি কৰিব নোৱাৰিলেও চুৰ তাৰিকে হ'লেও মনে মনে হ'লেও গৈ পেলাই বস্তু কেইপদ আমি ঘৰৰ মানুহখিনিক খোওৱা হেঁপাহটো বেছি কাৰণ ল'ৰা ছোৱালী সকলো একেলগে থাকি এসাঁজ খোৱাটো বৰ আনন্দৰ কথা এতিয়া আমি গাঁওখনৰ ভিতৰতেই ঘূৰি পকি ফুৰিলেও গাঁৱৰ ভিতৰতেই কাম কৰি ফুৰিলেও সেই সময়কণ আমি নাপাইছিলোঁ কিন্তু লকডাউন দিয়াৰ ক্ষেত্ৰত সেই কামখিনি কৰিবলৈ সুবিধা হ'ল আৰু তেনেকেই দিনবোৰ আমি পাৰ কৰিলোঁ এই আজি পোলাও বনোৱা কাইলৈ মাংস বনোৱা এই নহয় মাছকে আনিলে মাছৰ টেঙা জোলকে বনোৱা পুখুৰীত মাছ বিচাৰি অনা হয় ওচৰৰ খালে ডুঙে য'ত থাকে য'ত ল'ৰা ছোৱালীয়ে মাছ মাৰে তেওঁলোকৰ পৰা আনিবলগা হয়